আন ধৰ্মৰ লোকৰ সৈতে বিয়া বাৰু কৰাটো মই ভাল বুলি নাভাবোঁ

নিজৰটো সদায় নিজৰ ধৰ্মটোৰ লগত সম্পূৰ্ণ ধৰ্মটোৰ লগত তেওঁ ভাগ হৈ যাব আত্মাটো এটা আমি যিটো ধৰ্মৰ নীতি নিৰ্দেশনাৰে আমি যিবিলাক ভগৱানক আমি ভজি আহিছোঁ সেই প্ৰক্ৰিয়াটোৱেই বেলেগ হৈ যাব গতিকে মই ভাবোঁ বিয়া বাৰু সম্পৰ্কটো অন্য ধৰ্মৰ লগত কেতিয়াও হ'ব নেলাগে কাৰণ তেওঁ যিজন দেৱতাক উপাসনা কৰে যিজন ভগৱন্ত বুলি তেওঁ উপাসনা কৰে সেই উপাসনা কৰা পদ্ধতিবিলাকেই সম্পূৰ্ণ তেওঁ সেয়াৰ পৰা আঁতৰি যাব গতিকে মই এইটো মোৰ মতে ভাল বুলি নাভাবোঁ আৰু মোৰ ওচৰে পাজৰেও তেনেকুৱা যিবিলাক মানে সম্বন্ধ ঘটে তেওঁলোকক মই হকিয়াই দিওঁ প্ৰকৃততে ই নিজস্বটো সদায় নিজৰ আনৰটো সদায় আনৰ সেইটো কিছুমানে কাৰোবাৰ মুখত মই শুনিছোঁ যে আমি দুটাৰ আত্মাৰ মিলনহে বিয়া বা দুটাৰ আত্মাৰ মিলনহে আচল সংযোগ আত্মাৰ মিলনটো আত্মাৰ মিলাবলৈ হ'লে মানে তেওঁলোকে ধৰ্মৰ নীতি নিৰ্দেশনাৰ পৰা আদি কৰি গোটেইখিনি মিলাব লাগিব সকলো অকল আত্মাৰ মিলনটোৱেই নহয় তেওঁলোকে নীতি নিৰ্দেশনা আচাৰ ব্যৱহাৰ তেওঁলোকৰ সাজ পাৰৰ পৰা আদি কৰি সকলোখিনিয়ে যদি তেওঁ পৰিৱৰ্তন কৰিবলৈ তেওঁ সেইটো ইচ্ছা কৰিলে তেতিয়াহ'লে তেওঁ মনৰ পৰা নিজৰ মাক বাপেকো তেওঁ অন্য মাক বাপেকক বুলি ধৰিব পাৰে গতিকে আমি ভাবোঁ এই অন্য ধৰ্মৰ সৈতে বিয়া বাৰু সম্পৰ্কটো মই ভাল বুলি নাভাবোঁ আজিলৈকে মোৰ পৰিয়ালতো তেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠা নাই আৰু মই সেইটো কাৰণেই অন্য বিলাকৰ ক্ষেত্ৰতো মই এইটোকে ক'ম যে নি নিজৰটো সদায় নিজৰ